হয় আমাৰ ঠাইখনত পশুপালন কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ কাৰণ আমাৰ ঠাইখন হৈছে বানপানী হোৱাৰ ঠাই গতিকে যেতিয়া আমাৰ বাৰিষা হয় তেতিয়া গৰু ছাগলী বান্ধিবলৈ বহুত কষ্ট হয় কাৰণ খেতি পথাৰবিলাক তেতিয়া ৰুই দিয়া হয় পথাৰত মুক্তভাৱে পশু পক্ষীবিলাকে চৰিবলৈ সুবিধা নাপায় তেতিয়া আমি বাৰীয়ে জংঘলে গৰু বান্ধো যদিও তেওঁলোকে যেনেদৰে খাদ্য খানা পাব লাগে তেনেদৰে খাদ্য খানা পোৱাত কিছুমান অসুবিধা আহে আৰু আমাৰ ঠাইখন ৰাস্তা পদূলিবিলাকো ইমান উন্নত নহয় যদি কেতিয়াবা আমাৰ ঘৰত পোহা পশু পক্ষীবিলাক বেমাৰ হয় ভেটেনেৰি ডক্তৰবিলাক মাতিলেও আহিবলৈ টান পায় কাৰণ আমাৰ ৰাস্তা পদূলিবিলাক অনুন্নত এই ৰাস্তা পদূলি বেয়া কাৰণে ডক্তৰবিলাকেও আহিবলৈ টান পায় আমি তেতিয়া পশু পক্ষীবিলাকক বেমাৰ আজাৰ পৰিলে বা যত্ন ল'বলৈ বহুত সমস্যাৰ সন্মুখীন হওঁ সেইকাৰণে আমি পশু পক্ষীবিলাকক কেতিয়াবা হয়তো বেমাৰত পৰিলে বচাবলৈ আমাৰ অলপ কষ্ট হয় আৰু আৰু আমি যেনেদৰে সা সুবিধাবিলাক চিকিৎসকসকলৰপৰাও বিচাৰি আছো তেনেদৰে আমি পোৱা নাই গতিকে মানে যদি আমাৰ ৰাস্তা পদূলিবিলাক উন্নতি হ'লহেঁতেন বা পশুপালন কৰিবলৈও আমাক এডোখৰ মুকলিভাৱে যদি আমি ঠাই পালোঁহেঁতেন তেতিয়াও আমাৰ বহুতবিলাক সমস্যাৰ হেৰি আঁতৰি গ'লহেঁতেন